হেল্ল' দাদা মই ছুইগিত এটা অৰ্ডাৰ কৰিছিলোঁ মানে অৰ্ডাৰটো আপোনাৰ মোৰ ইয়াত ডেলিভাৰ দেখাইছে কিন্তু আপোনাৰ মই বস্তুটো পোৱা নাই তাৰমানে কি হৈছে বাৰু চাই দিয়কচোন অঁ অঁ আচ্ছা মানে আচলতে চাগে অকণমান ভুল হ'ল আপুনি এড্ৰেছটো বেলেগ এটাত ডেলিভাৰ দিলে তাৰমানে মোৰ যিটো এড্ৰেছ আপুনি তাত অহা নাই অঁ এটা কাম কৰক আপুনি এড্ৰেছটো আকৌ এবাৰ লৈ লওকচোন হয় মোৰ এড্ৰেছটো হৈছে টেকেলা চিৰিংগ আপুনি এইফালে লালুকা পৰে অঁ মানে আপুনি এইফালে মানে ইউনিভাৰ্ছিটি ফালে গ'লে যিখন মেমভোজ ধা ধাবা পায় আমোলাপট্টি পাৰ হৈ অঁ সেই ধাবাখন পাৰ হৈয়ে আপোনাৰ এটা ড্ৰেইণ আছে সেই ড্ৰেইণটোৰ যিটো ফাৰ্ষ্ট গলি নহয় যিটো অপজিটৰ গলি সেই গলিটোত তাৰমানে এখন ট্ৰেভেলাৰ ৰৈ থাকে হোৱাইট কালাৰৰ সেই ৰাস্তাটোৱেদি এইটো যিটো গলি আছে তাৰমানে সেই ট্ৰেভেলাৰখনৰ ছাইডেদি আপুনি সোমাই আহিলেই পাঁচ ছয়ঘৰ মান মানুহ পাৰ হ'লেই এখন ব্লে'ক কালাৰৰ মানে গে'ট দেখিব আৰু সেইখন সেইটোৱে তাৰমানে মোৰ ঘৰ আৰু যদি আপুনি কিবা অসুবিধা পায় তেনেহ'লে মেমভোজ ধাবাখন পালেই আপুনি মোক এটা ফোন কৰি দিব তেতিয়া মই এড্ৰেছটো ভালকৈ মানে আপোনাক কৈ দিম আৰু যদি তাত দিগদাৰ হয় আপুনি অলপ আগত আহি ট্ৰেভেলাৰখনৰ ওচৰত ৰৈ দিলে হ'ব বা সেই গলিটোত সোমাই আহিলেই হ'ল তাৰপিছত মোক ফোন কৰিলে মই আপোনাৰ ওলাই দিম তেতিয়া লৈ ল'ব পাৰিম ঠিক আছে